কবিন দাস কম্পিউটাৰ শ্বপ হয় মোৰ এটা এ'পলৰ লেপটপ আছিল লেপটপটো আপোনাৰ মানে তাৰ লেপটপটো অকণমান বেয়া হৈছে এই ধৰক আপোনাৰ হাৰ্ড ডিস্কখন গৈছে কী বৰ্ডখন গৈছে আকৌ অকণমান সৰু সুৰা প্ৰব্লেম হৈ আছে লেপটপটো ভাল কৰিব লাগিছিল হয় হয় হয় ভাল কৰিব লাগে লেপটপটো

হয় হয় হয় হয় মোক বুকিং প্ৰচিডিঅ'ৰটো কেনে ধৰণৰ জনাই দিয়ক অকণমান মই আপুনি একেলগে বুকিংটো কৰি দিয়ক

হয় হয় হয় মই হয় মই বুকিংটো তেনেহ'লে হেৰি কৰি লওক নহ'লে আপুনিয়েই কৰি দিয়ক বুকিংটো হয় হয় হয় হয় হয় হয় হয় মই সোনকালে বুকিংটো কৰি দিওঁ তাৰ পিছত এনেই আপোনালোকৰ হাৰ্ড ডিস্ক কী কী বৰ্ড আৰু অকণমান সৰু সুৰা প্ৰব্লেমো আছে সেই প্ৰব্লেমখিনি চল্ভ কৰি দিব লাগে এ'পলৰ এ'পলৰ এ'পল এ'পল হয় হয় মই আপোনালোকৰ ৱেবচাইটত বুকিং কৰি দিছোঁ তেনেহ'লে বচ হয় হয় হয় হয় ঠিক আছে ঠিক আছে অঁ ঠিক আছে ঠিক আছে থেংক ইউ থেংক ইউ